মোৰ আটাইতকৈ ভাল লগা পেইণ্টিঙৰ কামটো আছিলে এখন অইল পেইণ্টিং আঁকিছিলো আৰু সেই অইল পেইণ্টিংখন আছিল গণেশৰ আছিলে আৰু সেই পেইণ্টিংখন প্ৰায় মই একেলেঠাৰিয়ে নিল নঅঁকাৰ বাবে এটা সপ্তাহৰ বেছি লাগিছিলে আৰু তাত মই কেইটামান কালাৰ খুব ছিম্পলকৈ আঁকিছিলোঁ আৰু কালাৰ কৰিছিলোঁ ছিম্পল তাত ব্লেক কালাৰ আৰু হালধীয়া কালাৰ আৰু ৰঙা আৰু নীলা কালাৰটো ব্যৱহাৰ কৰিছিলোঁ মোৰ খুব প্ৰিয় আছিলে সেই পেইণ্টিংখন সেই পেইণ্টিংখন খুব মানে যদিও ইজি আছিলে অলপ টাইম লাগিছিলে আৰু ভাল আছিলে পেইণ্টিংখন গণেশৰ যিহেতু বহুত মন দি অকণমান অঁকা আছিলে মোৰ খুব প্ৰিয়ও হয় গণেশৰ ছবিখন আঁকোতে খুব মানে এটা ভাল লাগিছিলে আকোঁতে আৰু আঁকি হোৱাৰ পিছতো খুব ভাল লাগিছিলে তাত মই ছিম্পলকৈ আঁকিছিলোঁ যদিও মানে কেনভাছখন দেখাত স্পষ্ট আৰু ভাল আছিলে আৰু যেতিয়া মই কেনভাছখন আঁকিছিলোঁ তাত মই অইল কালাৰ ব্যৱহাৰ কৰিছিলোঁ আৰু সেই পেইণ্টিংখন মই ধুনীয়াকৈ ৰাখি থৈছোঁ আৰু এখন ছবি আঁকিছিলোঁ সেইখন মোৰ বুদ্ধৰ পেইণ্টিং আছিল কেনভাছৰ সেইখনো অইল এ অইল পেইণ্টিঙে অইল কালাৰে কৰা হৈছিলে তাৰপা আৰু দুখনমান আছিলে অবাস্তৱ পেইণ্টিং আছিলে সেইকেইখন মোৰ নিজৰ মনৰ পৰা আঁকিছিলোঁ সেইকেইখনো ভালেই লাগিছিলে মোৰ আৰু যেতিয়া মই ছবিটো আঁকো মোৰ নিজৰ মনৰ পৰাই অঁকা হয় দুই এখন মনৰ পৰা আঁকি অঁকা হয় আৰু মন দিয়ে কামটো কৰা হয় যিহেতু আৰ্টটো মোৰ হবি আছিলে আৰু হবি হয় সেইকাৰণে যেতিয়া আঁকিব বিচাৰোঁ ভালদৰে আঁকো

অকল কেনভাছ বুলি নহয় আৰু দুখনমান ছবি মোৰ খুব প্ৰিয় হয় আৰু কিছুমানটো ৱাল পেইণ্টিং অঁকা হয় মই এবাৰ যেতিয়া হোষ্টেলত আছিলো আমাৰ হোষ্টেলৰ ৰুমটো পুৰণী কোঠালি থকাৰ কাৰণে আমি নিজে কালাৰ কৰি তাত ৱাল পেইণ্টিং কৰিছিলোঁ সেই ৱাল পেইণ্টিংখনো খুব ধুনীয়া আছিলে আৰু মোৰ খুব প্ৰিয় হয় আৰু সেইখনটো আমি বহুত কম সময়ত আঁকি শেষ কৰিছিলোঁ আগদিনাখন ৰং কৰিছোঁ নিজে ৱালত আৰু পিছদিনাখন সেই ৱালখনত মোৰ চা মোৰ ৰুমমে'ট আৰু মই আছিলোঁ মই দুফালে দুখন ৱালত ছবি অংকন কৰিছিলোঁ তাই মোৰ লগৰজনীৰ যোন ৰুমমে'ট আছিলে তাৰ ছাইডত এজোপা গছ আৰু তাইৰ ভাল লগা তাই পচন্দ কৰামতে তাইৰ নামটোৰ সৈতে পেইণ্টিংখন অংকন কৰিছিলোঁ আ মোৰ ছাইডতো এটা ময়ূৰা চৰাই আৰু খুব মৰম হয় যিহেতু সেইটো ৰুমতে আমি দুবছৰ পঢ়িছোঁ থাকিছোঁ খুব ধুনীয়া আছিলে সেই ৰুমটো আৰু সেই ছবিকেইখনো খুব ধুনীয়া আছিলে আৰু সেইখন মোৰ ছাইডটোত কালাৰ আৰু পেইণ্টিং কৰোঁতে দুদিন লাগিছিলে আৰু তাইৰ ছাইডটোতো একেদিনা আমি কৰি মেলি ৰুমত সোমাইছিলোঁ আৰু দুখনমান প্ৰেইণ্টিং মোৰ ভাল লাগিছিলে মই কলেজ পঢ়ি থকা দিনত আঁকিছিলোঁ এটা সেই কেনভাছখনত মই নিজক নিজে আঁকিছিলোঁ আৰু সেইখন পেইণ্টিঙত দিন লাগিছিলে যথেষ্ট কেইদিন লাগিছিলে মাহ লাগিছিলে দুমাহ মান লাগি গৈছিলে কাৰণ একেলেঠাৰীয়ে যিহেতু অংকন কৰা নাছিলোঁ লাহে লাহে ৰৈ ৰৈ অঁকাৰ বাবে দিন লাগিছিলে আৰু সেই পেইণ্টিংখনো মই খুব প্ৰিয় হয় আৰু কেতিয়াবাতো এনেই ৱাটাৰ কালাৰ কৰা হয় প্ৰাকৃতিক দৃশ্য